মোৰ ভাই ভনী আছে এতিয়া একেলগে থকা নাই আমি বিয়াৰ পিছতে পৃথক হৈ গ'লোঁ বহুত প্ৰব্লেম আহে একেলগে থকাত বহুত দিগদাৰ হয় তাৰপিছত মানুহবোৰ পৃথক হ'ব লগা হৈ যায় খোৱা লোৱাত দিগদাৰ হয় টকা পইচাৰ অভাৱ হয় একেলগে থাকিলে কাজিয়া পাতি হয় বহুত সেইকাৰণে পৃথক হ'ব লগা হৈ যায় চলি থাক আছিলোঁ বিয়াৰ আগলৈকে ভাইহঁতৰ লগত ঠিকে আছিল তাৰপিছত বিয়া চিয়া পাতি দুবছৰমান পিছত তাৰপিছতেই মানে পৃথক হ'ব লগা হ'ল বহুত কাজিয়া পাতি চলিলে বহুত মানে দিগদাৰ গ'ল চলিব নোৱাৰা হ'ল খোৱা লোৱাত দিগদাৰ হয় সেইকাৰণে মানুহে মানে ভাইহঁতে ভাইহঁতেও বিয়া কৰালে সিহঁতৰো মাইকীহঁতৰ কাৰণে পৃথক হ'ব লগা হ'ল তাকে এক একেটো একেলগে আগত ঠিকে আছিল বিয়া চিয়া পতাৰ পিছত আকৌ সব বেলেগ বেলেগ হৈয়ে যাব লগা হয় তাকেই এতিয়া একেলগে নাই আমি পৃথক হ'ব হ'ল চাৰি পাঁচ বছৰৰ বেছি হ'ল পৃথকেই চলি আছোঁ আমি এতিয়া এতিয়া কোনো চিন্তা নাই পৃথক হোৱাৰ পৰা একেলগে থাকিলে বহুত কাজিয়া পাতি চলি থাকে সেইকাৰণে পৃথক হ'ব লগা হ'ল এতিয়া আছোঁ এনেকৈ পৃথক হৈ চলি ভালদৰে চলি আছোঁ